অঁ আপোনাৰ ওচৰত কিতাপ এখন লাগিছিলে মোক অঁ আপোনাৰ ওচৰত অসীমত যাৰ হেৰাল সীমা আছে নেকি কিতাপখন অঁ তাত কিমান দাম হ'ব অঁ আৰু মই মানে ষ্টুডেণ্ট হয় কিবা ডিছকাউণ্ট পাম নেকি অঁ অঁ আৰু হোম ডেলিভেৰি দিব পাৰিব নেকি বাৰু হয় ক'ত পঠাম

কনফিউজ আছে ঠিক আছে থেংক ইউ